ভাৰতীয় পৰিৱহণ ব্যৱস্থাটো আগতকৈ বহুতো উন্নত হৈছে যিহেতু আগৰ তুলনাত যদি আমি চাবলৈ যাওঁ আজিকালি আমাৰ ভাৰতীয় পৰিৱহণ ব্যৱস্থা বহুতো আগবাঢ়ি গৈছে বৈজ্ঞানিক যুগত আজিকালি নাই নোৱাৰা কাম একোৱেই নাইকিয়া হৈছে সেইকাৰণে আৰু যাৰ দ্বাৰা আমাৰ কি হৈছে আমাৰ ভাৰতবৰ্ষৰ ফলত পৰিৱহণ ব্যৱস্থাটো যথেষ্ট ভাল হৈছে আৰু এই পৰিৱহণ ব্যৱস্থা বিষয় বিষয়ে যদি আমি চাবলৈ যাওঁ সকলো ঠাইতে আজিকালি উন্নত মানৰ পৰিৱহণ ব্যৱস্থা আৰু এই পৰিৱহণ ব্যৱস্থা আমাৰ ভাৰত চৰকাৰে গুৰুত্ব বি বিশেষ গুৰুত্ব দিয়াৰ বাবে আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছে আৰু কিছুমান ঠাই এনেকুৱা আছে আজিকালিও এই কিছু আজিকালি এনেকুৱা কিছুমান ঠাই আছে য'ত মানে কি পৰিৱহন ব্যৱস্থাটো উন্নত নাই ৰাস্তা ঘাট আজি এতিয়াও ভিতৰুৱা অঞ্চলত কিছুমান এনেকুৱা ঠাই আছে যিবিলাকৰ ৰাস্তা ঘাট একেবাৰে অশোচনীয় অৱস্থা য'ত মানে বাৰিষা কালত বা বৰষুণৰ দিনত মানুহে অঁ বহুত কষ্টকৰ অনুভৱ কষ্ট অনুভৱ কৰে বা সিহঁতক অহা যোৱাৰ পোৱাৰ বহুত অসুবিধা হয় কিন্তু ঠাই অনুযায়ী ক'ৰবাত ক'ৰবাত আকৌ বহুত উন্নতমানৰ হৈ গৈছে তেওঁলোকে ভাৰত চৰকাৰৰ যিখন যিসকল মন্ত্ৰী বা বিধায়কসকল লাগে তেওঁলোকে সেই যিটো দুৰ্বল অঞ্চল বা ৰাস্তা ঘাট পৰিৱহণ ব্যৱস্থাটো ভাল নহয় সেই অঞ্চলৰ প্ৰতি মন্ত্ৰী বিধায়কসকলে লক্ষ্য ৰাখিব লাগে যিহেতু আমি মন্ত্ৰীসকলক ওপৰত ভৰষা কৰিয়ে আমি তেওঁলোকক জয়যুক্ত কৰোঁ বা তেওঁলোকে আমাক যাতে সেইমতে যোগান ধৰিব লাগে আমাৰ যিখিনি পাবলগীয়া বস্তু আমি সেই পৰি পাবলগীয়া বস্তুখিনি বা ৰাস্তা ঘাটেই হওক বা সেইখিনি আমি শোচনীয়ৰূপে পালে আমাৰ ভাল লাগে